এতিয়া এইখন ফেনখন কেনেকুৱা লাগিছে এইখন সেইদিনা আনিলো বাবা দাৰ দোকানৰ পৰা আনিলো দাম বেছি নহয় অকল চৌধশ টকা আজি তিনিদিন হৈছে কিন্তু মজা হাৱা দি আছে ৰাতি বন্ধ কৰি দিবলগীয়া হয় আৰু ইবোৰ ফেন যে আছিলে বাজাজৰখন যে সেইখনৰ ৱাৰেণ্টী অকল এবছৰনে কিমানহে দিছিলে এইখনৰ তিনিবছৰ দিছে ৱাৰেণ্টী এ বঢ়িয়া পাইছোঁ তোৰ সব ৰিপ্লেছ কৰি দিব হেনো বেয়া হ'লে তই ল'লে এইখনেই ল'বি আকৌ বেলেগ নল'বি একদম মজা ফেন